হয় মই ভাবো যে অসমীয়া ভাষাটো মিডিয়া আৰু শিক্ষা ব্যৱস্থাত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰিব লাগে কাৰণ এইবাবেই অসমৰ মাতৃভাষাই হৈছে অসমীয়া আৰু অসমৰ প্ৰতিজন ব্যক্তি বা প্ৰতিটো সৰু ল'ৰা ছোৱালী প্ৰতিজন ব্যক্তিয়ে অসমীয়া জানে বা সেই বিষয়তে সেই বিষয়তে কথা পাতিব বিচাৰে আৰু যিমান ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী বা যি হ'লেও বিদ্যালয় বা যি হ'লেও তাত কিন্তু যেতিয়া কিবা এটা কিবা এটা বুজোৱা হয় তেতিয়া কিন্তু অসমীয়া মাধ্যমতে বুজোৱা হয় সেইবাবে মই বিচাৰো যে এই মিডিয়া আৰু শিক্ষা মিডিয়াত শিক্ষা ব্যৱস্থাটো বা শিক্ষা ব্যৱ শিক্ষা ব্যৱস্থাত অস অসমীয়াটো আহিব লাগে কাৰণ তেতিয়া হয়তো বহতো সৰু সৰু ল'ৰা ছোৱালী বা বহুতো ডাঙৰৰো বহু পৰিমাণে সুবিধা হ'ব আৰু বৰ্তমান সময়ত অসমীয়া ভাষাটো মোবাইল বা বিভিন্ন মিডিয়াত নথকাৰ বাবে বহু পৰিমাণে হয়তো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অ' ময়ে হ'বলগীয়া হৈছো বহুখিনি পৰিমাণে হ'বলগীয়া হওঁ কেতিয়াবা সেইবাবে বহু অসুবিধা হয় মই বিচাৰো সেইটোৱে আৰু বৰ্তমান অসমৰ জনসংখ্যা যিহেতু তিনি কোটিৰ পৰা চাৰি কোটিৰ ভিতৰত সেইবাবে তাৰ সেই তিনি কোটিৰ তিনি কোটিৰ জনসংখ্যাৰ হয়তো সৰহ সংখ্যকেই ইংৰাজী বা অন্য কিছু ভাষা নাজানে কেৱল অসমীয়াতে জানে আৰু চহৰৰ লগ চহৰতকৈ অসমখনত গাঁৱৰ পৰিৱেশ বা গাঁও বেছিকৈ আছে আৰু সেই ঠাইসমূহত সকলো ব্যক্তি অৰ্থাৎ বেছিভাগ ব্যক্তিয়ে অসমীয়াটোহে বিচাৰে আৰু তেনেকুৱা কিছুমান ঠাইত যদি ইংৰাজীটো চলাবলৈ যায় বহুল পৰিমাণৰ অসুবিধা হোৱা দেখা যায় মোবাইলসমূহত হওক বা বিভিন্ন ক্ষেত্ৰত আৰু তাত যদি আমি মিডিয়াত বা মোবাইল ফোনত বা বিভিন্ন সামাজিক মাধ্যমত যদি আমি অসমীয়াটো আমি দি দিব পাৰো প্ৰতিজন অসমৰ অসমীয়াৰ বহু পৰিমাণে সুবিধা হৈ পৰিব আৰু তেতিয়া হয়তো বৰ্তমান ল'ৰা ছোৱালীয়ে বুজি নোপোৱা কিবা এটাও যদি বুজিব বিচাৰে তেতিয়া সেই সমা সামাজিক মাধ্যমতে অসমীয়াতে বিচাৰিব পাৰিব বা অসমীয়াতে তেওঁলোকে বিচৰা ধৰণৰ উত্তৰ পাব আৰু বা সৰু সৰু ল'ৰা ছোৱালীবোৰক যেতিয়া মাক দেউতাকে কিবা এটা বুজাব লয় তেতিয়া বৰ্তমান সময়ত যেতিয়া মোবাইল ফোনটো হাতত লয় অসমীয়াত একো নাপায় বা নাপায় তেতিয়া বহু অসুবিধা হয় যদি অসমীয়াটো আমি সামাজিক মাধ্যমত আমি সংযোগ কৰিব দিব পাৰো তেতিয়া বহু সুবিধা হৈ পৰিব সেই মাক দেউতাকসকলৰ বাবে নিজৰ ল'ৰা ছোৱালীক বুজাবৰ বাবে আৰু বৰ্তমানেও যিসকলে মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিত পাঠ গ্ৰহণ কৰি আছে তেওঁলোকৰো বহু কিছুমান ক্ষেত্ৰত সুবিধা হৈ পৰিব যদি অসমীয়াটো ত অসমীয়াটো আমি বা অসমীয়া অসমীয়াটো আমি শি সামাজিক মাধ্যমত আমি সংযোগ কৰিব পাৰো বা শিক্ষা ব্যৱস্থাত আমি সংযোগ কৰিব পাৰো